হেল্ল' বৰদুমচা পম্পি হোটেল হয়নে হয় মোৰ নাম ধৰ্মেন্দ্ৰ মৰাণ মই কালি বিহু বজাৰ কৰিবলৈ বৰদুমচালৈ গৈছিলোঁ আপোনালোকৰ হোটেলত বহি মোৰ লগৰটোৰ লগত ভাত পানী খাই আহিলোঁ চিনি পাইছে নহয় মোৰ এটা অৰ্ডাৰ আছিলে কালি মাংস ভাত খাই ভাল লাগিল সেইকাৰণে মাংসৰ এটা অৰ্ডাৰ দিব বিচাৰিছোঁ মোৰ এড্ৰেছটো দিবলৈ পাহৰিলোঁ তেতিয়া আপোনালোকে বিচাৰি আহিলে মানে বৰদুমচা পেঙেৰি ৰোড পাঁচ নং ডিভিজন গাঁও জনতা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখতে আছে মোৰ ঘৰৰ আহিলে মানে এই ৰঙা টিনপাত লগা ঘৰটো সুধিলে হ'ব সেইটোৱে মোৰ ঘৰ ঠিক আছে আপোনালোকে বস্তুটো দি পঠাব ধন্যবাদ